হেল্ল' অঁ কোন হয় বাৰু আপুনি অঁ কওকচোন

অঁ আপুনি কিবা কামত যাব গুৱাহাটীলৈ অঁ অঁ অঁ আপুনি যদি গুৱাহাটীলৈ যায় তেতিয়াহ'লে আপুনি ছুপাৰত যাব পাৰিব নহয় আৰু যদি কেনেবাকৈ ট্ৰেইনত যাওঁ বুলি ক'লেও যাব পাৰিব ছুপাৰত গ'লে চাৰে পাঁচশমান দৰকাৰ হ'ব পইচা টিকেট কাটিবলৈ তাৰপিছত আকৌ ট্ৰেইনত গ'লে চাৰে তিনিশমান পইচা দৰকাৰ হ'ব আপুনি যদি ছুপাৰত যায় শুনক শুনক বাইদেউ আপুনি যদি ছুপাৰত যায় জখলাবন্ধাৰ সেইডোখৰতে ৰখাব অঁ ৰখালে মানে আপুনি তাত ধৰি লওক এনেকৈ চাহ টাত ভাত চাত খাওঁ বুলি ক'লেও হোটেল পোৱা যায় তাত খাই ল'ব পাৰিব তাত মানে ছুপাৰবিলাক গৈ কিনে ৰখাইগৈ গম পাইছে নাই অঁ ট্ৰেইনত গ'লে মানে ধৰি লওক ট্ৰেইনত এই হেৰিবিলাকে বিক্ৰী কৰে নহয় তাতো খাওঁ বুলিলে পাৰিব কিবা কিবি অঁ আপুনি গুৱাহাটীলৈ কি কামত যায়নো অঁ অঁ অঁ অঁ অঁ অঁ আপুনি হেৰি ছুপাৰত গ'লে মানে ডাইৰেক্ট আপুনি ষ্টেচনত নমাব যে গম পাইছে নাই তাত আপুনি অট'বিলাক পাব নহয় অট'বিলাকক ক'ব আকৌ যে মই হেৰি খানাপাৰা যাওঁ বুলি তাৰপিছত তাত গৈ কেনে আপুনি খানাপাৰাত আপুনি পাৰিব বাৰু তাত ধুনীয়াকৈ ধৰি লওক ধেৰ অটো থাকে ষ্টেচনত অঁ টেক্সিবিলাকো থাকে মানে ভাড়া দিয়া গাড়ীবিলাক থাকে নহয় তাতে আপুনি যাব পাৰিব অঁ অঁ অনলাইনত হ'লে মানে আপুনি দোকানলৈ যাব যদি অনলাইনত নহয় তেতিয়াহ'লে আপুনি হেৰিয়ালৈ যাবগৈ আকৌ বাছ ষ্টেণ্ডৰ য'ত মানে টিকেট কাটে যায় তালৈ যাবগৈ অঁ তাত গৈ কেনে আপুনি টিকেট চিকেট কাটি আনিব পাৰিব কাটিব পাৰিব নহ্ আপুনি ডাইৰেক্ট ক'ব আকৌ কাউণ্টাৰত গৈ কেনে যে মই ডিব্ৰুগড়লৈ যাওঁ বুলি তাৰপৰা ডিব্ৰুগড়লৈ অহা ছুপাৰ পাব নহয় ছুপাৰত মানে আপুনি টিকেটটো কাটি দিয়কচোন তেনেকৈ ক'ব আকৌ তাত কাউণ্টাৰত গৈ কেনে অঁ নহয় নহয় আপুনি ছুপাৰত আহিলে মানে ধুনীয়াকৈ মানুহ বহি আহিব পৰা হেৰি সুবিধা আছে নহয় খালি ট্ৰেইনত নাহিব যদি আপুনি বেমাৰী মানুহ আনে আপুনি আহিলে মানে ডাইৰেক্ট মানে ছুপাৰবিলাকতে আহিব গম পাইছে নাই অঁ অঁ অঁ ডিব্ৰুগড়ৰ পৰা আকৌ মোহনবাৰীলৈ গাড়ী পাব নহয় ভাড়া দিয়া হেৰি গাড়ী য'ত যে চেণ্টাৰ যে য'ত যে হেৰি আপুনি যে ছুপাৰৰ পৰা নামিব নমা সেয়াতে ভাড়া মৰা গাড়ী ধেৰ ৰখি থাকে সেয়াতে পাব আপুনি অঁ তাত সুধিব আকৌ ভাড়া অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপুনি আহকচোন বাাৰু মোক লগ কৰক আপুনি মোলৈ ফোন মাৰিব দেই ফোন মাৰিব তেতিয়া মই আপোনাক ডিব্ৰুগড়ত আপোনাক মই ডিব্ৰুগড়ৰ চৌকিডিঙৰ সেইডোৰত ৰখি থাকিম মোৰ সেইয়াতে দোকান আছে তাতে আপুনি আহিব দেই

অঁ অঁ পাৰিব পাৰিব

অঁ অঁ অঁ অঁ অঁ আপোনাৰ কি কি হৈছেনো বেমাৰ অঁ অঁ

অঁ অঁ অঁ অঁ এতিয়া হেৰি এইটো কি বুলি কয় লগত হেৰি চেৰি লৈ যাব পানী চানী কিবা কিবি এনেকৈ গৰম পানী ঠাণ্ডা পানী তেনেকুৱাবিলাক অঁ হোটলৰ বস্তু হোটেলত সোমালেও ধৰি লওক দৰৱ চব খাবৰ কাৰণে ধৰি লওক ভাত পানী খাব পাৰিবতো পানীখিনি অকণমান ভাল হ'লে নিজৰ ভাল হয় নহ্ অঁ অঁ অঁ অঁ অঁ অঁ পাবা পাবা পাবা পাবা অঁ অঁ অঁ অঁ হ'ব দিয়ক দেই আহিব মোক লগ কৰিবহি দেই